নতুন প্ৰজন্মক কেৱল চাকৰিৰ আশা কৰি নাথাকি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী কৰাটো দৰকাৰ বুলি ভাবেনে অঁ ভাবোঁ মই ভাবোঁ কাৰণ চৰকাৰী চাকৰি কৰিম বুলি হাত সাৱতি বহি থকাতকৈ এটা নিজৰ নিজৰ এটা যদি কিবা ব্যৱসায় যদি আৰম্ভ কৰি লয় তেতিয়াহ'লে সেই গোটেই জীৱনটো খুব সুন্দৰকৈ অতিবাহিত কৰিব পাৰিব যদি বোলে ঘৰতে কুকুৰা পালন কৰিলে বা গাহৰি পালন কৰিলে বা ব বইলাৰৰ ফাৰ্ম খুলিলে বা ছাগলী এখন ফাৰ্ম খুলিলে বা গৰুৱে পুহিলে তেনেকৈ কৰি কেনে এজন মানুহ লগতে এজন মানুহ আৰু লগতে আৰু বহু কেইজন যুৱকক সংস্থাপন দিব পাৰি কিয়নো এখন ফাৰ্ম যদি কৰিবলৈ যায় ফাৰ্মখনটো অকলে কৰিব নোৱাৰি তাৰ লগত বহুত বহুতকেইজন নিবনুৱা যুৱকক তাত জড়িত কৰিব কৰাব পাৰি ফাৰ্মখন প্ৰথমতে সৰুৰ পৰাই ষ্টাৰ্ট কৰিব লাগে যিকোনো ফাৰ্ম খুলিলে প্ৰথমতে সৰুৰ পৰাই ষ্টাৰ্ট কৰিব লাগে বোলে ছাগলীয়ে পুহিলে বোলে ছাগলী প্ৰথম দুজনী বোলে ছাগলী ল'লে দুজনী ছাগলী লৈ কেনে এটা পাঠা ল'লে সৰু পাঠা লৈ কেনে বোলে সেই দুজনী পাই গৈ কিনে তিনি চাৰিজনী হ'ল ছজনী হ'ল দহজনী হ'ল তেনেকৈ গৈ কিনে বঢ়াই বঢ়াই বঢ়াই ফাৰ্মখন বঢ়াব লাগে কিন্তু ফাৰ্মখন বঢ়াবলৈ যাওঁতে আৰু কিছুমান কথা জানি ল'ব লাগিব প্ৰথমতেই প্ৰথমতে যদি প্ৰথম কম যদি ছাগলী পুহিব বিচাৰে ছাগলী পোহোতে প্ৰথমতে বিশেষ কিবা প্ৰয়োজন নহ'ব ঘাঁহ ওচৰৰে ঘাঁহ খাইকেনে যেনিবা সিহঁতে ডাঙৰ হ'ব কিন্তু যদি ফাৰ্ম হিচাপত কৰিব যায় তেতিয়াহ'লে ছাইণ্টিফিক কৰিব লাগে কেলৈ চাইণ্টিফিক কৰিলে কিছুমান বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিম আৰু লগতে মোৰ মতে কিছুমান ডক্টৰৰ পৰামৰ্শ ল'ব লাগে ডক্টৰৰ পৰামৰ্শ সময়মতে ভেকচিন দি থাকিব লাগে আৰু কিছুমান ঘাঁহৰ খেতি কৰিব লাগে ঘাঁহ খেতি কৰি কেনে সেই ঘাঁহখিনি খুৱাই কিনেও ছাগলীখিনিক ডাঙৰ কৰিব পাৰি সেই তেনেকৈ ছাগলী ফাৰ্ম এখন ধুনীয়াকৈ ছাগলী ফাৰ্ম এখন কৰিলে বোলে ছাগলী ফাৰ্ম নকৰি বোলে বোলে কুকুৰা কুকুৰা ফাৰ্ম কৰিব আৰু কুকুৰা ফাৰ্ম কৰিবলৈও সেই সেইটো টাইপত কুকুৰা পুহিলে আৰু লগতে তাতে বোলে কণী প্ৰডাকশ্যন কৰিম কণী প্ৰডাকশ্যনো কৰিব পাৰে কণী বিক্ৰী কিনেও ভাল এটা পইচা আহৰণ কৰিব পাৰিম আৰু বোলে মাংস বিকিবলে মাংস বিকি কেনেও কুকুৰা বিকি কেনেও এটা ভাল পইচা আহৰণ কৰিব পাৰিম আৰু কুকুৰা সেইটোৱে বিজ্ঞানভিত্তিত কৰিব লাগে বেজী দি থাকিব লাগে তাক সময় সময়মতে ডক্টৰৰ পৰামৰ্শ ল'ব লাগে ডক্টৰক মাতিব লাগে আৰু তাত সবকে তাত ফাৰ্মত সোমাবলৈ দিব নালাগে যোনে যাব সি ছাইণ্টিফিক চিষ্টেমত গৈ তেনেকৈ গঁৰালত সোমাব লাগে আৰু সেই তেনেকৈ যদি কৰে তে লোকচানৰ সন্মুখীন নহয় তেতিয়া লাভৰ মুখ দেখিবই সেই গতিকে মই ভাবোঁ যে চাকৰি বাদ দি বৰ্তমান যুৱ প্ৰজন্মই যে ব্যৱসায় মুখী হওক ব্যৱসায়মুখী হ'লে আমাৰ সমাজখনৰ লগতে আমাৰ গোটেই ৰাজ্যখনৰ উন্নতি হ'ব বুলি মই ভাবোঁ আৰু ৰাজ্যখনৰ লগতে গোটেই ভাৰতবৰ্ষৰ উন্নতি হ'ব কিয়নো ব্যৱসায় এটাত এজন মানুহে তাত জড়িত হৈ নাথাকে ব্যৱসায়টো যেতিয়া এটা ব্যৱসায় এটা যেতিয়া গতি লয় বা ভাল ওপৰলৈ ওপৰলৈ গতি কৰে তেতিয়া সেই ব্যৱসায়টো ওচৰৰ সেই সমাজখনৰ বহু লোক বহু লোকে ওপৰলৈ যাব পাৰে সেই গতিকে সেই ব্যৱসায়টোত ব্যৱসায় এটা ব্যৱসায় কৰিলে এজন মানুহৰে নহয় মানে গোটেই অঞ্চলটোৰে উন্নতি হয় বুলি ক'ব পাৰি আৰু ইয়াৰ ইয়াৰ লগতে মই আৰু গাহৰি পালনৰ কথা ক'ব পাৰোঁ গাহৰি যদি গাহৰি যদি পালন কৰে গাহৰি পালন কৰিলেও গাহৰি পালন কৰিও মানুহ স্বাৱলম্বী হ'ব পাৰে কিয়নো এজনী গাহৰি নহ'ল দছটা পোন্ধৰটা পোৱালি দিয়ে আৰু পোৱালি বিকিও এটা ভাল পইচা আহৰণ কৰিব পাৰে আৰু পিছত মাংস হিচাপেও তাক ব্যৱহাৰ কৰিব পাৰি আৰু বৰ্তমান সময়ত মাংসৰ চাহিদাটো বহুত বেছি বত বিশেষকৈ গাহৰি মাংস চাহিদাটো বহুত বেছি আৰু গাহৰি মাংস গাহৰি সেইকাৰণে বৰ্তমান এটা গাহৰি বিকিলে বিছ ত্ৰিছ হেজাৰ টকা পৰ্যন্ত পায় সেই গতিকে যদি গাহৰি এখন ফাৰ্ম কৰে গাহৰি ফাৰ্মখন কৰিলে গাহৰি ফাৰ্ম কৰা মানুহ খুব সোনকালে ওপৰলৈ উঠিব পাৰে আৰু বৰ্তমান সময়ত মই আৰু এটা ব্যৱসায় লক্ষ্য কৰিছোঁ আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিয়ে এটা ব্যৱসায় কৰিবলৈ টান পায় যেনে চেলুন চেলুনত কেপিটেল কম লাগে কিন্তু সেই ব্যৱসায়টোত পইচা বহুত যদি আমাৰ ল'ৰা ছোৱালীয়ে যদি চেলুনৰ ব্যৱসায়টো কৰে চেলুন এখন যদি খুলি কেনে বোলে চলাওঁ কম কেপিটেলতে চলাওঁ বুলি ভাবে তেতিয়া'হলে ধুনীয়াকৈ সেই ব্যৱসায়টো খুব ভাল এটা পইচা আহৰণ কৰিব পাৰিব সেই গতিকে মই কওঁ আমাৰ এই যুৱ প্ৰজন্মক যে চেলুন এখন খুলিব পাৰে চেলুন যদি খোলে চেলুনত এটা ভাল পইচা আহৰণ কৰিব পাৰিব বোলে ইয়াৰ পিছতে বোলে গৰু পালন কৰিলে বোলে গৰু যদি পালন কৰে গৰু পালন কৰি কিনেও এটা ভাল পইচা আহৰণ কৰিব পাৰি কিয়নো গৰু গাখীৰ যদি বোলে জাৰ্চী পোহিলে জাৰ্চী বোলে তিনিজনী জাৰ্চী পুহিলে আৰু লগতে ঘাঁহো খেতি কৰিলে জাৰ্চি এজনী জাৰ্চি নহ'লেও বিছ লিটাৰকৈ এদিনত গাখীৰ দিব আৰু যদি গাখীৰৰ বিছ লাগে তিনিজনী তিনজনী গৰুত ষাঠি লিটাৰ গাখীৰ ষাঠি লিটাৰ গাখীৰ যদি পাৰ ডে' আহৰণ কৰিব পাৰে আৰু সেই জাৰ্চিকেইজনীৰ পৰাই এটা ভাল পইচা লাভ কৰিব পাৰিব মই আৰু ইমানেই কম আৰু বিশেষ ক'ব নিবিচাৰোঁ